নমস্কাৰ কওক নমস্কাৰ আমাৰ ইয়াৰ পৰা আপোনাৰ লখিমপুৰৰ পৰা চেন্নাইলে ডাইৰেক্ট টিকেট আপুনি নাপাব নহয় এখন সপ্তাহিক ট্ৰেইন আছিলে বাৰু এখন হয় চেন্নাই ডাইৰেক্ট কিন্তু আপোনাৰ বুলি এইখিনি জেগাত যায় কিন্তু এইটো আপোনাৰ আপুনি কিমান তাৰিখলে লাগিছে আমাৰ এখন এসপ্তাহত এবাৰহে চলে মানে ও আপোনাক কেতিয়ালে লাগিছিলে বিছ তাৰিখে যায় অলপ সময় দিব মই চেক কৰি জনাই আছোঁ বিছ তাৰিখ দেওবাৰ দেওবাৰে আমাৰ ইয়াৰ পৰা আপোনাৰ ট্ৰেইন নাপাব মংগলবাৰে এখন থাকে হয় আপুনি এটা কাম কৰিব লাগিব বিছ তাৰিখে যিহেতু যাব আপুনি আচ্ছা আপুনি এটা কাম কৰক মই আপোনাক প্ৰথমে ইয়াৰ পৰা এটা গুৱাহাটী টিকেট কৰি দিছোঁ লখিমপুৰৰ পৰা আপোনাক এটা গুৱাহাটী টিকেট কৰি দিছোঁ আৰু এইটো আপোনাৰ আমাৰ লাচিতখনত আপুনি আমাৰ লখিমপুৰৰ পৰা এঘাৰ ৰাতি এঘাৰ বজাৰ পিছত আপুনি ট্ৰেইনত উঠিব ৰাতিপুৱা আঠ বজাত পাবগে শুনা পাইছে আপুনি তাৰপাছত বুজি পাইছে নহয় হয় তাৰপিছত আপোনাক মই তাৰ পৰা চেন্নাই টিকেটটো কৰি দিছোঁ আপুনি বিছ তাৰিখ হয় বিছ তাৰিখলৈ আপোনাৰ সেইটো টিকেট কৰি দিছোঁ আপোনাৰ সেইটো গুৱাহাটী কামাখ্যাৰ পৰা আপোনাক কৰি দিছোঁ ডাইৰেক্ট আপুনি চেন্নাইলৈকে এইটো আপোনাৰ অবেলি চাৰিমান এইটো দেখুৱা মতে আপোনাৰ আপোনাৰ ৰাজধানী টিকেটেই কৰা দি কৰি দিয়া হৈছে আপোনাক সাতাইছ ঘণ্টা লাগিব সাতাইছৰ পৰা ত্ৰিছ ঘণ্টা ইয়াতে সময় লাগিব হয়তো যদি কিবা বাটত হেৰি হয় তেতিয়াহ'লে অলপ দিলে হ'বও পাৰে আমি সেইটো এতিয়া আপোনাক ক'ব পৰা নাযাব দেৰি হ'বও পাৰে আপোনাক এ চি ক্লাছৰ লাগিবনে শ্লিপাৰ লাগিব শ্লিপাৰ টিকেট ন অঁ ঠিক আছে শ্লিপাৰ টিকেট এভেইলেবল আছে বাৰু মই কৰাই দিছোঁ আপোনাক টিকেটটো পঁচিছশ টকা আপোনাৰ পঁচিছশ টকা আপোনাৰ হৈছে ঠিক আছে টিকেটটো কাৰ নামত কৰিম হয় আপোনাৰ আপোনাৰ অঁ আই ডিটো দিয়ক আপোনাৰ ঠিক আছে ঠিক আছে ঠিক আছে হৈ গৈছে আপোনাৰ টিকেট ঠিক আছে দিয়ক